মই মৰিগাঁৱত আছোঁ

ইয়াত মানে ভাল হোটেল আছে মৰিগাঁৱত নিৰ্মল হোটেল আৰু হোটেল এখন আছে তাৰপিছত আৰু আৰু কেইখনমান আছে এতিয়া ভাল হোটেল কোনখন লাগে বা আপোনাক অ অ ভাল হোটেল নিৰ্মল হোটেলখনে ভাল আৰু অ নাই লেতেৰা পেতেৰা একো নাই যি যিকেইজন ল'ৰাই দিয়ে সেই ভাল আৰু খাদ্যবিলাকো ভাল ভাল ৰন্ধা বঢ়া কৰে আৰু ল'ৰাকেইজনো ল'ৰাকেইজনো ভাল মানে দিয়া কৰাত লেতেৰা পেতেৰা নাই আৰু

অ অ অ মই মৰিগাঁৱৰ বাৰু মোৰ মৰিগাঁৱতে ঘৰ

অ মাতিম দিয়ক হ'ব দিয়ক অ জানো জানো আপুনি এতিয়া অ আপুনি মৰিগাঁৱতে থাকিবই চাগৈ অলপ টাইম

মৰিগাঁৱতে তেনেহ'লে লগ কৰিম দিয়ক অ হ'ব দিয়ক অ ৰাখিছোঁ